বিদ্য়ালয়ৰ পাঠ্য়ক্ৰমৰ বাহিৰে স্কুলবোৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা যায় সাহিত্য়ৰ প্ৰতিযোগিতা হওক সংগীতৰ প্ৰতিযোগিতা হওক তাৰ উপৰি খেল ধেমালিও পতা ৰখা যায় কেৱল পাঠ্য়ক্ৰমেই একমাত্ৰ এনে বস্তু নহয় যিয়েই মানুহৰ বিকাশত ভূমিকা আগবঢ়াই তাৰ বাহিৰেও আনুষংগিক যিবোৰ গুণ যেনে মানুহৰ মানৱীয়তা বা বিভিন্ন ধৰণৰ বন্ধু বান্ধৱীৰ লগত কেনেদৰে কথা পাতিব সেই সকলোবোৰ বস্তু আচলতে মননশীল অধ্য়য়নৰ যোগেদি খেল ধেমালি বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিলে মানুহৰ হয় পুৰস্কাৰসমূহ তাতে কেতিয়াবা কিতাপ কেতিয়াবা কলম আৰু কেতিয়াবা অন্য়ান্য় বস্তু দেখা যায় কিন্তু টকা মাননি হিচাপে আগবঢ়োৱা দেখা যায় মষ্ট অৱ দা টাইম তাতে কেৱল কিতাপ কলম আৰু যিবোৰ যাৱতীয় সামগ্ৰী লাগতীয়াল যাৱতীয় সামগ্ৰী সেইবোৰ এজন শি শিশুক প্ৰয়োজন হয় বা এজন ছাত্ৰক প্ৰয়োজন হয় তেনেধৰণৰ পুৰষ্কাৰসমূহেই দিয়া দেখা যায় মই মই সাধাৰণতে খেল ধেমালি বা সাহিত্য়ৰ প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰোঁ আৰু তাৰে পুৰস্কাৰ হিচাপে প্ৰথম দ্বিতীয় বা তেনেকুৱা ধৰণৰ পুৰস্কাৰ হিচাপে মাননি পাইছোঁ আৰু কিতাপো পাইছোঁ